বেমাৰ আজাৰ হ'লে আমি সাধাৰণতে চৰকাৰী হস্পিটেললৈ আমি নিওঁ আৰু তাতেই আমি চৰকাৰী ডক্টৰৰ ওচৰত চিকিৎসা কৰোঁ কিন্তু কিছু কিছু ক্ষেত্ৰত দেখা যায় যে কেতিয়াবা চৰকাৰী ডক্টৰ সেই চৰকাৰী চিকিৎসালয়খনত উপস্থিত নেথাকে তেনে অৱস্থাত আমি ওচৰৰ কোনো প্ৰাইভেট ডক্টৰৰ ওচৰলৈ আমি নিবলগীয়াত পৰোঁ সাধাৰণতে এনে ক্ষেত্ৰত আমাৰ দুখীয়া লোকসকলৰ অকণমান বিশেষ অসুবিধা হয় যিসকলৰ কাৰণ বাহিৰত দেখাবলৈ হ'লে অনেক মাচুলৰ প্ৰয়োজন হয় আৰু চৰকাৰী হস্পিটালত মানে কিছু সুবিধা পাম বুলি আশা কৰি দুখীয়া দৰিদ্ৰ লোকজন চিকিৎসা কৰিবলৈ যোৱা হয় কিন্তু তাত তেনেস্থলত কিছু কিছু ক্ষেত্ৰত সুবিধা পায় আৰু কিছু কিছু ক্ষেত্ৰত সুবিধা নাপায় কিন্তু বাহিৰত দেখালে আমি প্ৰাইভেট ডক্টৰৰ ওচৰত যেতিয়া চিকিৎসা কৰোঁ তেনে অৱস্থাত আমি সম্পূৰ্ণ চিকিৎসাটোৱে তাত পোৱা যায় গতিকে এই ক্ষেত্ৰত দুখীয়া দৰিদ্ৰ লোকজনৰ ক্ষেত্ৰত বিশেষ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় কাৰণ তেওঁলোকৰ টকা পইচাৰ অভাৱৰ ক্ষেত্ৰতেই তেওঁলোকে ৰোগীজনক ভাল চিকিৎসা কৰিব নোৱাৰে আমি সাধাৰণতে চৰকাৰী ডক্টৰ বিচাৰি বিশেষ সঁচা চিকিৎসালয়তে আমি যাওঁ বিশেষ কোনো বাহিৰৰ কোনো প্ৰাইভেট চেম্বাৰ আমি উপস্থিত নহওঁ গতিকে ভাল এনে কিছু চিকিৎসালয় আছে য'ত আপোনালোক বা আমি তাত চৰকাৰী ডক্টৰৰ ওচৰতো ভাল চিকিৎসা পাওঁ তেনেকুৱা উদাহৰণ অনেক অসমৰ বিভিন্ন চুকে কোণে আছে গতিকে এনে নহয় যে চৰকাৰী হস্পিটেলতেই আমি বেয়া চিকিৎসাও পাম সেয়া নহয় ভাল চিকিৎসাও পোৱাৰ আমি আশা কৰিব পাৰোঁ